আমাৰ গাঁৱত বিদ্যুত ধৰক আপোনাৰ দুহেজাৰ চাৰি চনমানৰপৰাই ধৰক আমি ধৰক মানে সংযোগ হৈছিলোঁ মানে তাৰ আগতটো নাছিলেই এই নথকা সময় মানে এই কিছুমান অসুবিধা হৈছিলে তেতিয়া ধৰক চাকি আছিলে ন তেল আছিলে কেৰাচিন তেল আদি কৰি মানে সেইখিনি ব্যৱহাৰ কৰা হৈছিল বা মম জ্বলাইছিলে কোনোবাই মিঠা তেলৰ চাকি জ্বলাইছিলে কোনোবাই কোনবাই বা কেৰাচিন তেলৰ চাকি জ্বলাইছিলে কোনোবাই এতিয়াতো বিদ্যুৎ নাছিল এতিয়াৰপৰা চাবলৈ গ'লে এতিয়াৰ তুলনাত মানে এতিয়া বিদ্যুৎ সংযোগ হোৱাৰ কাৰণেটো ভালেই হৈছে বাৰু পোহৰটো হ'ল আগতটো পোহৰটোও নাছিলে এতিয়া পোহৰটো হোৱাৰ কাৰণে সকলোৱে ভাল হ'ল মানে দিনতো হওক ৰাতি হওক মানে পোহৰটো সম্পূৰ্ণভাৱে পাই থাকে মানে দিয়াৰপৰা অলপ মানে জীৱনটো সলনি হোৱাৰলেখীয়া হ'ল আৰু মানে তেতিয়া মানে বেছি অন্ধকাৰ আছিলে ন তেতিয়া লাইট চাইট নাছিলে ন গাঁৱত অকল চাকি পোহৰত ইমান দেখাও নাপায় মানে এতিয়াতো আৰু ধৰক মানে চাকি টাকি নাই চব মানে লাইটৰে হ'ল আৰু বিদ্যুতেই হ'ল এই বিদ্যুতৰ পোহৰ ধৰক চাৰ্জাৰ লাইট আদি কৰি মানে যিমানখিনি আছে আৰু ইলেক্ট্ৰিকেলৰ বস্তু মানে পোহৰ দিয়া ইমানখিনি হোৱাৰপৰা অলপ জীৱনটো সলনি হোৱালেখীয়া হ'ল আৰু মানে পৰিৱৰ্তনো হৈ গ'ল ন আগতে অন্ধকাৰ আছিলে অলপ পোহৰ হ'ল মুকলি হ'ল লাইটৰ পোহৰ পালে সেইখিনিয়ে মানে সলনি হ'ল আৰু